অসমৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা ইঞ্জিনিয়াৰিং আৰু অংকৰ ক্ষেত্ৰত শিক্ষা বা গৱেষণা আগ্ৰহ প্ৰধান বিজ্ঞান প্ৰযুক্তিবিদ্যা ইঞ্জিনিয়াৰিং আৰু অংক শাস্ত্ৰৰ প্ৰতিষ্ঠান বা বিদ্যালয়সমূহ হৈছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্ছিটি তেজপুৰ ইউনিভাৰ্ছিটি আসাম চায়েন্স এণ্ড টেকন'লজি ইউনিভাৰ্ছিটি ডিব্ৰুগড় ইউনিভাৰ্ছিটি কটন ইউনিভাৰ্ছিটি গুৱাহাটী ইউনিভাৰ্ছিটি আসাম কাজিৰঙা ইউনিভাৰ্ছিটি আই আই টি গুৱাহাটী এন আই টি শিলচৰ চি আই টি কোকৰাঝাৰ আসাম ইঞ্জিনিয়াৰিং কলেজ বৰাক ভেলী ইঞ্জিনিয়াৰিং কলেজ বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজ ধেমাজি ইঞ্জিনীয়াৰিং কলেজ গোলাঘাট ইঞ্জিনিয়াৰিং কলেজ যোৰহাট ইনষ্টিটিউটছ অফ চায়েন্স এণ্ড টেকনলজি যোৰহাট ইঞ্জিনিয়াৰিং কলেজ আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট আসাম টেক্সটাইল ইনষ্টিটিউট বাক্সা পলিটেকনিক বৰপেটা পলিটেকনিক বঙাইগাঁও পলিটেকনিক চিৰাং পলিটেকনিক ধেমাজি পলিটেকনিক ডিব্ৰুগড় পলিটেকনিক ডিফু পলিটেকনিক গাৰ্লছ পলিটেকনিক গোৱালপাৰা পলিটেকনিক গোলাঘাট পলিটেকনিক এইচ আৰ এইচ প্ৰিন্ছ অফ ৱেইলছ ইনষ্টিটিউট হাইলাকান্দি পলিটেকনিক কামৰূপ পলিটেকনিক কৰিমগঞ্জ পলিটেকনিক লখিমপুৰ পলিটেকনিক মৰিগাঁও পলিটেকনিক নলবাৰী পলিটেকনিক নগাঁও পলিটেকনিক ৰেচিডেঞ্চিয়েল গাৰ্লছ পলিটেকনিক শিৱসাগৰ পলিটেকনিক শিলচৰ পলিটেকনিক শোণিতপুৰ পলিটেকনিক তিনিচুকীয়া পলিটেকনিক ওদালগুৰি পলিটেকনিক